আমি যেতিয়া পৰ্যটনস্থলীলৈ যাওঁ তেতিয়া আমাৰ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত তেওঁলোকৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বহুতো সালসলনি দেখা যায় আমি কিছুমান ঠাই এনেকুৱা দেখোঁ য'ত বহুতো পাহাৰ পাহাৰ ভৈয়াম থাকে ওখ ওখ গছ থাকে আৰু ৰাস্তা ঘাটবিলাক একা বেকা হৈ হয় আৰু কিছুমান ঠাই আমি এনেকুৱা দেখোঁ য'ত মানে ওপৰৰপৰা পানী বৈ আহে ওচৰতে নিজৰা থাকে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নদ নদীও ওচৰে পাঁজৰে থাকে তেনেকুৱা ঠাই আমি বহুতো দেখিবলৈ পাওঁ তাৰোপৰিও তেওঁলোকৰ ভাষা সংস্কৃতিবিলাকো বেলেগ বেলেগ হয় আমি কিছুমান ভাষা আমি হয়তো নাজানিবও পাৰোঁ আমি যেতিয়া বেলেগ স্থানলৈ যাওঁ তেতিয়া আমি তেওঁলোকৰ লগত কথা বতৰা পাতিলে আমি কিছুমান নতুন নতুন ভাষা আমি শিকি আহিব পাৰোঁ তেওঁলোকৰ যিবিলাক সাজ পোছাক পিন্ধন আমি সেইবিলাক পিন্ধনৰ বিষয়ে কিছুমান আৰ্হিও প্ৰস্তুত কৰিব পাৰোঁ আৰু তেওঁলোকৰ যিবিলাক ঘৰৰ আকৃতি সেইবিলাক ঘৰৰ আকৃতি আমাৰ ইয়াৰ ঠাই আমাৰ ইয়াৰ লগত নিমিলে তেওঁলোকে কিছুমান পাহাৰীয়া জেগাত ধৰি লওক চাংঘৰ সাজে আৰু আমাৰ ইয়াতো ধৰি লওক কেঁচা আৰু পকাৰ পকা আৰ্হিতহে ঘৰ নিৰ্মাণ কৰা হয় আৰু তাৰোপৰিও তেওঁলোকে কিছুমান ধৰ্মস্থান থাকে তেওঁলোকৰ সেই ধৰ্মস্থানৰ ৰীতি নীতিবিলাক আমি যেতিয়া আমাৰ ধৰ্মস্থানৰ লগত মিলাই চাওঁ তেতিয়া আমি বহুতো সালসলনি দেখিবলৈ পাওঁ কিয়নো তেওঁলোকৰ ধৰ্মীয় স্থানত পৰম্পৰাবিলাক বেলেগ বেলেগ হয় আৰু আমি যিবিলাক তেওঁলোকৰ পৰম্পৰাগত স্থানবিলাক দেখোঁ তাত আমি বহুতো আনন্দিত হওঁ কিয়নো আমি তেনেকুৱা স্থানবিলাক আগতে দেখি নেপাওঁ বা নতুনকৈ আমি তেওঁলোকৰ সেই স্থানৰ বিষয়ে আমি বহুতো আৰ্হি প্ৰস্তুত কৰি আহিব পাৰোঁ আৰু তেওঁলোকৰ জনগোষ্ঠীবিলাক কিছুমান জনগোষ্ঠীৰ মানুহো থাকে তেওঁলোকৰ সেই জনগোষ্ঠীৰ মানুহৰ ভাষাবিলাক বেলেগ বেলেগ হয় আমি সেই লোকবিলাকক যেতিয়া আমি লগ পাওঁ তেওঁলোকৰ সেই ভাষাবিলাকৰ বিষয়ে আমি কিছুমান নাজানিবলগীয়া কথাও আমি শিকি আহিব পাৰোঁ যেতিয়া আমি আমি বিভিন্ন লোকৰ লগত কথা বতৰা পাতোঁ তেতিয়া আমাৰ ভাষাৰো সালসলনি হয় আমি কিছুমান নজনা ভাষাও আমি শিকিব পাৰোঁ তেওঁলোকৰপৰা আমি কিছুমান কথা আমি জানিব পাৰোঁ আমি যেতিয়া বুজি নেপাওঁ তেওঁলোকে আমাক তেওঁলোকৰ ভাষাবিলাক আমাক শুধৰাবলৈও চেষ্টা কৰে আৰু তেওঁলোকেও আমাৰপৰা আমাৰ ভাষাৰ বিষয়ে যেনে হ'লেও জানিবলৈ আগ্ৰহী হয়